সাম্প্ৰতিক সময়ত তথ্য প্ৰযুক্তিৰ যি দ্ৰুত বিকাশ সেই দ্ৰুত বিকাশৰ লগত খাপ খুৱাই আ অসমৰ সংবাদ মাধ্যমসমূহে বা অসমৰ অন্যান্য সংবাদ সংস্থাসমূহে আ সমগ্ৰ ভাৰততে বা অন্যান্য প্ৰান্তৰতো বিশেষ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে আৰু এই ক্ষেত্ৰত আ এটা কথা মন কৰিবলগীয়া যে বৰ্তমান সময়ত এটা প্ৰতিষ্ঠান সংবাদ প্ৰতিষ্ঠানে আন কিছু সংবাদ প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্বৰে বা সহায় সহযোগিতাৰে যদি আগ নাবাঢ়ে তেতিয়াহ'লে বিভিন্ন খবৰ আচলতে লাভ কৰাত সমৰ্থ নহয় আ যিহেতু বৰ্তমান সময় হৈছে আ দ্ৰুত সংবাদ প্ৰেৰণৰ এটা যুগ দ্ৰুত সংবাদ প্ৰেৰণ এইকাৰণে কোৱা হৈছে যে পৰম্পৰাগত যিসমূহ সংবাদ পত্ৰ বা অন্যান্য সংবাদ মাধ্যম আছিলে সেইসমূহৰ তুলনাত বৰ্তমান সময়ত আ সামাজিক মাধ্যম আৰু বৈদ্যুতিন সংবাদ মাধ্যমে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু এইসমূহ বাতৰি প্ৰতিষ্ঠান চলাই নিবৰ কাৰণে এ কেৱল একমাত্ৰ প্ৰতিষ্ঠানটোৱেই আচলতে গোটেইখিনি কৰিব নোৱাৰে এই ক্ষেত্ৰত অন্যান্য সংবাদ গোষ্ঠীৰ বা অন্যান্য সংবাদ প্ৰতিষ্ঠানৰ সহায় সহযোগিতা নিশ্চয়কৈ লাগে আ তাৰ কাৰণে মন কৰিবলগীয়া যে বৰ্তমান সময়ত অ অসমৰ সংবাদ মাধ্যমসমূহে আ অন্যান্য যিসমূহ দেশৰ বা বিদেশৰ সংবাদ প্ৰতিষ্ঠান আছে তেওঁলোকক কিবা বিশেষ সহায় কৰিছেনে নাইকৰা এই প্ৰশ্নৰ উত্তৰত আমি ক'বলৈ ক'বলৈ বিচাৰিম যে আ অসমৰ বিশেষকৈ বিভিন্ন অ যিসকল আলোকচিত্ৰৰ লগত সংবাদকৰ্মী ফটো সাংবাদিক জড়িত হৈ আছে তেওঁলোকে বিশেষকৈ অসমত অ অসমৰ বিভিন্ন খবৰ বিভিন্ন বাৰ্তা আ ভাৰতৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠান সংবাদ গোষ্ঠীৰ লগতে বিদেশৰ বিভিন্ন আগশাৰীৰ সংবাদ গোষ্ঠীৰ লগত তেওঁলোকে অংশীদাৰ কৰে সহায় সহযোগিতা কৰে উদাহৰণস্বৰূপে অসমৰ পৰা

ঠিক তেনেকৈ অসমৰ পৰাও অসমৰ বিভিন্ন খবৰো আমাৰ যিসমূহ আ ব্যক্তিগত প্ৰতিষ্ঠানৰ সংবাদ মাধ্যম আছে সেইসমূহৰ লগত তেওঁলোকৰ বুজাবুজি কিছু চুক্তি আছে সেই অনুসৰি তেওঁলোকেও বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ সংবাদ যোগান ধৰে যিসমূহত আ তেওঁলোকৰ প্ৰত্যক্ষভাৱে সংবাদ সংগ্ৰহত ব্যৰ্থ হয় তেতিয়া আ অসমৰ বিভিন্ন সংবাদ মাধ্যমে সেইসমূহ সংবাদ যোগান ধৰে অসমৰ খবৰ কাকতসমূহেও বিভিন্ন সময়ত বিভিন্ন দেশী বিদেশী বিভিন্ন বিখ্যাত আ সংবাদৰ আলোকচিত্ৰসমূহ আ আপোনালোকে মন কৰিলে দেখিব যে

বাতৰি প্ৰতিষ্ঠানৰ সহযোগত বাতৰি এটা লাভ কৰে তেতিয়া তাত তেওঁলোকে তেওঁলোকৰ উৎস সম্পৰ্কে জ্ঞাত কৰে গতিকে এই গোটেই প্ৰক্ৰিয়াটো হৈছে খৰতকীয়া বাতৰি প্ৰেৰণৰ স্বাৰ্থত বা ৰাইজৰ ওচৰত বিশ্বস্তভাৱে শুদ্ধ ৰূপত বাতৰি প্ৰতিস্থাপন কৰাৰ স্বাৰ্থত উপস্থাপন কৰাৰ স্বাৰ্থত তেওঁলোকে বিভিন্ন সংবাদ গোষ্ঠীসমূহৰ মাজত কিছু বুজাবুজি অংশীদাৰিত্বৰ কথা সহায় সহযোগিতাৰ কথা থাকে আৰু সেইসমূহত সংবাদ গোষ্ঠীসমূহেও এটাই আনটোক বিভিন্ন ধৰণে সহায় সহযোগিতা কৰে অসমৰ সংবাদ মাধ্যম এ অন্যান্য সংবাদ সংস্থা বা অংশীদাৰিত্বৰ সূত্ৰে যি সহযোগিতা কৰি আছে সেই আচলতে খুব উল্লেখযোগ্য আৰু অসমৰ কেইবাজনো বিশিষ্ট সংবাদ কৰ্মীয়ে বিভিন্ন অন্যান্য যিসমূহ সংবাদ গোষ্ঠী আছে তাৰ লগত জড়িত হৈ পেলাই অসমৰ বাতৰি বা

সেইসমূহ বাতৰিত সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ যিসমূহ সংবাদ গোষ্ঠী আছে তেওঁলোকে সেই সংবাদ গোষ্ঠীসমূহে সমূহে বাতৰি সেই গোষ্ঠীটোৰ পৰা তেওঁলোকে ক্ৰয় কৰে আৰু সমগ্ৰ বিশ্বই আচলতে সেই বাৰ্তা লাভ কৰিবলৈ সক্ষম হয়